আম মই ভাল পোৱাটো মই খাই ভা দালি ভাতেই ভাল পাওঁ দালি ভাত মানে ৰাতিপুৱা ৰুটি খাই গ'লে কিবা এটা প্ৰব্লেম হ'ব পাৰে দালি ভাত খাই গ'লে স্বাস্থ্যৰ কাৰণে বহুত ভাল গেছৰ প্ৰব্লেমো নহয় অলপ ভালো লাগে প্ৰায় মানুহে ৰুটিও ভাল পায় পিছে মই দালি ভাতে ভাল পাওঁ দালি ভাত মানে চিম্পল আৰু এইটো বনাবলৈ খুব সহজ এইবিলাক পোলাও চোলাও তেল দিয়া এইবিলাক বেয়া আৰু মই সেইকাৰণে দালি ভাতেই ভাল পাওঁ